হেল্ল' হেল্ল' হেল্ল' এই লুকুমণি হয় নহয় এই চিনি পোৱা নাই মই সত্য সত্যৰঞ্জন বৰা

অঁ অঁ চিনাকি চিনাকি মই সত্যই আৰু লখিমপুৰৰ

চিনি পাইছানে এই আমি এই এতিয়া ধৰিব পাৰিছা অঁ এই বহুত দিন দেখা সোক্ষাৎ হোৱা নাই কাৰণে মানে নাই এতিয়া মানে বিশেষ এটা কথা কাৰণে ফোন কৰিলোঁ আমি যে লখিম লখিমপুৰ কলেজত মানে ৰিচেণ্টলি আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এইটো খবৰটো ফোন কৰিছিলেনি এইটো সম্পৰ্কে অঁ অঁ আমি ৰিচেণ্টলি মানে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ এখন আমি অনুষ্ঠিত ডেটটো আমি লোৱা নাই আমি কেতিয়াকে কৰোঁ কৰোঁ কালচাৰেল প্ৰগ্ৰেম কেনেকে মেগাজিন প্ৰস্তুত কৰা এনেকে বিভিন্ন ধৰণৰ মানে প্ৰগ্ৰেম লোৱা হ'ব আৰু গতিকে তোমালোকে সম্পূৰ্ণ সহযোগ কৰিব লাগিব দেই আৰু তুমি তোমালোকে তোমাৰ লগৰখিনিক জনাই দিবা অঁ এই তোমালোকৰ তোমালোকৰ যে এই তোমালোকৰ যে পূৰৱী বৰা যে পূৰৱী বৰা এতিটো স্মৃতি মেধি অঁ অঁ লগ পোৱা নহয় সিহঁতৰ কণ্টেক নাম্বাৰ নাই তোমাৰ কণ্টেক নাম্বাৰটো মই এঠাইৰ পৰা বিচাৰি পেলাই তোমালে ফোন কৰিছোঁ কাৰণ তুমি সিহঁতৰ লগক থাকা কণ্টিনিউ নেটত গতিকে তেওঁলোককো কবা পাৰিলে মোৰ ফোন নাম্বাৰটো দি দিবাচোন

অঁ আমি এনেকে মানে এটা আহ্বায়ক মণ্ডলী এখন গঠন কৰি পেলাই এই সমাৰোহটো মানে আমি কৰিব লাগিব আৰু আমি কোন চনৰ পৰা কোন চনৰ ভিতৰত এইটো সমাৰোহখন পাতিম সেইসম্পৰ্কে আলোচনা কৰিব লাগিব কালচাৰেল ফাংচন হ'ব মেগাজিন হ'ব গেট চিট দিব লাগিব পাব্লিচিটি কৰিব লাগিব মিডিয়াত পেপাৰত গতিকে তোমালোকে দেখিছোঁ অঁ মেগাজিনত অঁ অঁ নিশ্চয় লিখিব লিখিব লাগিব লিখিব লাগিব কালচাৰ ফাংচনটো তোমালোকে যথেষ্ট সহযোগ কৰিব লাগিব অঁ জানো ন সেইকাৰণে মই তোমালে ফোন কৰিছোঁ কাৰণ তোমাৰ লিখা মেলা কৰি থকা গান তোমালোকে নাটক চাতকো কৰিছো এইবিলাকো গতিকে সেইবিলাক কালচাৰেল ফাংচনত তোমালোক সম্পূৰ্ণ সহযোগিতা থাকিব লাগিব তোমাৰ লগৰ যিমানখিনি আছে মোৰ লগৰ সকলোকে মোক কৈছোঁ তোমাৰ লগৰখিনিকো তেনেকে তোমালোকে জনাই দিবা আৰু সবিশেষ জানিব বিচাৰিলে তোমাৰ তোমালোকে মোৰ ফোন নাম্বাৰটো দি দিবা ও দেই এখন মানে সৰ্বাংগ সুন্দৰ এখন মানে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ এখন মানে আমি লখিমপুৰ কলেজত কৰিব লাগিব আগতে বিগত বৰ্ষতো তেনেধৰণৰ উদযাপন কৰি থকা গৈছে এইবাৰো আমি তেনেকে ভাবিছোঁ অলপ সফল সাফল্যমণ্ডিত কৰিবৰ কাৰণে গতিকে কথাটো গতিকে তোমাৰ সকলোৱে যাতে খবৰটো পায় তোমালোকৰতো অঁ নিশ্চয় ক'বা তোমালোকৰ চাগে নিশ্চয় গ্ৰুপ থাকে গ্ৰুপটো দি দিবা মেছেজটো যে এনেকুৱা এটা কাৰ্যসূচী হাতত লৈছে আমি লৈছোঁ ঠিক আছে এনেকে এনেকে ধৰণে আগবাঢ়ি থাকিবাচোন দেই আমি মোৰ লগত কণ্টেক্টত থাকিবা নাম্বাৰ ছেভ কৰি ৰাখিবা ঠিক আছে দিয়া অঁ অঁ হ'ব দিয়া